হেল্ল' হেল্ল' পি জি ক' ক'ত আছিলেনো মানে

কি মই হেৰি মানে কি গুৱাহাটীৰ মানে কটন কলেজত মই এডমিচন কৰিছিলোঁ মোক মানে অকণমান জানিব লাগিছিলে যে জানিব বিচাৰিছিলোঁ তাত কটন কলেজত মই হায়াৰ চেকেণ্ডেৰীলৈ মই কৰিলোঁ হয় মোক মানে কি হেৰি তাতেতো চবখিনি ফ্ৰী হ' হ'ব চাগে ন তাতে ফেন চেন ফ্ৰী ফেন চেনটো চব ফেচেলিটি চব আছেই হয় নে নহয় অঁ অঁ আৰু অঁ অঁ অঁ হয় হয় অঁ অঁ অঁ আৰু বাথৰূম চাথৰূম মই কিমান দিনৰ মানে মই বিছ দিন বি বাইছ দিনৰ কাৰণে থাকিব বিচাৰোঁ অঁ অঁ আৰু হেৰি কি কয় সেই তাতে ৰূমত কেইজনীমান ছোৱালী দিয়ে বাৰু এটা ৰূমত হয় অঁ অঁ চব চব ফেচেলিটি পাম চাগে ন অ' অ' অঁ ঠিকে আছে তাকে ফোন কৰিলোঁ আৰু একোতো একোতো একোটো নহয় মানে আমনি চামনি মানে একো ডিচটাৰ্বটো নহয় অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেই মই মানে কি মই এঘাৰ তাৰিখ মানে যাম বুলি ভাবিছিলোঁ অঁ এঘাৰ তাৰিখ মানে যাম আৰু তাত মানে কি বাছ ষ্টপ সেইখিনিত ওচৰত ওচৰত পাম নে ওচৰত আছে নে অঁ অঁ অঁ অঁ অঁ অঁ

দিয়ক নহ'লে দিয়ক